হয় আপুনি ৰিম্পী বৰদলৈ হয়নে অঁ মই আপোনাৰ ডিডি নিউজৰ ৰিপ'ৰ্টাৰে কৈছোঁ আপোনালোকে কালি দীপৰ বিললৈ মাছ ধৰিবলৈ বুলি গৈছিল নেকি বাৰু অঁ তাত কালি কি কি মাছ পালে

এইটোতো আপোনালোকে ভুল কাম কৰিছে আপোনালোকে জানো চৰকাৰৰ অনুমতি লৈছিল তাত মাছ ধৰিবলৈ যাওঁ যাবৰ বাবে এইটোতো আপোনালোকে ভুল কাম কৰিছে এইকণ কাৰো সুকীয়া জেগা নহয় নহয় এইকণ চৰকাৰী জেগা অকণ আপুনি চৰকাৰীটো আপুনি অনুমতি ল'ব লাগিব চৰকাৰৰ পৰা তেতিয়াহে আপুনি তাত মাছ ধৰিব যাব পাৰিব এতিয়া এতিয়া আৰু এতিয়াৰ পৰা দ্বিতীয়বাৰ আৰু এনেকুৱা ভুল নকৰিব যাতে

তাকে মই সেইটো ক'বৰ বাবেই আপোনাক মই কল কৰিছিলোঁ